হয় মই অৰুণাচলৰ ফালে এখন কিবা সৰু আছিলে সেইখন ঠাই তাত বহুতখিনি জীৱ জন্তু এনেকৈ দেখা আছিলে নামটো মই ভালকৈ পাহৰিলোঁ ইমান মনত নাই